আমাৰ গাঁৱৰ চৌপাশত বহুতো দোকান পোহাৰ আছে ব্যৱসায়ে আছে তাৰে ভিতৰত তোমাৰ গেলামালো আছে দৰ্জী দোকানো আছে দৰ্জী দোকান তাৰ পাছত শাক পাচলি বেপাৰ কেইবাখনো আছে শাক পাচলিৰ বেপাৰ আমাৰ মানে গাঁৱৰে তো দূৰ দূৰণিৰপৰা আনে শাক পাচলি বেপাৰ কৰিবলৈ আঁতৰ আঁতৰপৰা আনে শাক পাচলি বেপাৰ কৰিবলৈ শাক পাচলিৰ বেপাৰ মানে কি এইবিলাক বন্ধাকবি ওলকবি মূলা লাই শাক ধনিয়া আদি কৰি সমস্তখিনি বিকে গেলামাল দোকানত গেলামাল দোকানত থৈছে আলু দাইল তাৰ পাছত এইবিলাক কাপোৰ ধোৱা চাবোন আদি কৰি সমস্তখিনি চাউল চাউল নিমখ গুৰ চব সকলো মানে দোকানত পোৱা যায় আৰু দৰ্জী দোকান আছে দৰ্জী দোকান এখনেই বাৰু কাপোৰ চিলোৱা হয় কাপোৰ চিলোৱা হয় তাৰপিছত আছে ওচৰে পাঁজৰে বহুতকেইখন দোকানো আছে তাৰ হেৰিয়ত মানে কি কাপোৰৰ দোকান আছে মণিহাৰী দোকান আছে মণিহাৰী দোকানত মানে মহিলাৰ কাৰণে সমস্ত বস্তু পোৱা যায় এইবিলাক প্লাষ্টিকৰ বস্তু বিকা দোকানো আছে কচ্মটিকৰ কচ্মটিকৰো আছে তাতে চবৰে আছে আৰু দোকান তাৰ বাহিৰে আৰু সৰু সুৰা দোকান এতিয়া ইতিমধ্যে খুলিছে এতিয়া সেইকেইখনো দোকান হ'ব আৰু লাহে লাহে কি কি হয় ক'ব পৰা নাই ব্যৱসায় ক্ষেত্ৰত আমাৰ গাঁৱৰ ৰাইজ ৰাইজ মানে ভালেই উপাৰ্জন কৰি আছে ব্যৱসায়ীৰ ক্ষেত্ৰত চবেই ব্যৱসায়ীৰ ক্ষেত্ৰত সক্ষম মানে উপনীত হ'বলৈ সক্ষম হৈছে তাৰ বাহিৰে আৰু

সেয়াই আৰু দোকান পোহাৰ সেনেকৈয়ে বাঢ়ি গৈ আছে উপাৰ্জনক উপাৰ্জনৰ ক্ষেত্ৰতো মানে হৈছে

সেয়া আৰু দোকান পোহাৰ যেনেকৈ বাঢ়িছে মানুহৰ উপাৰ্জনো তেনেকৈ হৈছে দোকান মানে কি আৰু এইবিলাক গেলামাল দৰ্জী দোকান আৰু এইবিলাক কচ্মটিকৰ সেইবিলাক সমস্ত দোকান আছে সেই দোকানকেইখন মানে আমাৰ গাঁৱৰে হয় সেই গাঁৱৰে হয় সিহঁতে এতিয়া উপাৰ্জন কৰিবলৈ বৃদ্ধি পাইছে যিমান পাৰে দিনে নিশাই এক কৰি পিনে সিহঁতে উপাৰ্জন চলাই আছে ব্যৱসায় কৰিবলৈ আৰু মানে দোকান পোহাৰ খুলিছে হ'লেও মানে লাহে লাহে হ'ব আৰু লাহে লাহে চলি আছে আৰু প্ৰস্তুতি তাৰপাছত এতিয়া আমিও মানে তাতে অলপ দোকান পোহাৰ কৰোঁগৈ আৰু নিজৰ ঘৰৰ বস্তু আনিবলৈ তেওঁলোকৰো মানে যি বিক্ৰী বিক্ৰী কৰে আমিও সেইবিলাক ব্যৱহাৰ কৰোঁ আৰু ব্যৱহাৰ কৰোঁ যায় বজাৰ সমাৰ কৰিবলৈ আমাৰ সমস্ত গাঁৱৰ ৰাইজ যায়

তাৰ পাছত দোকান পোহাৰ ওচৰে পাঁজৰে সময় বহুতখিনি হ'ল ব্যৱসায় ব্যৱসায়ৰ ক্ষেত্ৰত সকলো উপনীত হৈছে আৰু উপনীত হৈছে তাৰ পাছত আমিও সেয়া মানে কিনা বেচা কৰি তেওঁলোককো দুই এইচা উপাৰ্জন কৰাবলৈ মানে হেৰি হৈছে আৰু যি তেওঁলোকে বিক্ৰী কৰিবলৈ অনা বস্তু আমি আমি নিজেও কিনি লওঁ ইয়াৰপৰা তেওঁলোকো মানে ব্যৱসায় ক্ষেত্ৰত আগবাঢ়িবলৈ সক্ষম হৈছে দোকান পোহাৰ বহুতখিনি আছে এই গেলামালৰ দোকান দৰ্জী কোনোবাই কাপোৰ চিলাই কোনোবাই কাপোৰ বিক্ৰী কৰে কোনোবাই শাক পাচলিকে বিকে সেইবিলাকে আৰু সকলো সকলো মানে নিজৰ নিজৰ ব্যৱসায় চলাই আছে তেওঁলোকে যি মাছ মাছ কটা মাছ বিক্ৰী কৰা মাংস বিক্ৰী কৰা সেইবিলাক সমস্তখিনি মানে দোকান পোহাৰ আছে অঁ মাছ কটাই মাছ কাটিব মাংস কটাই মাংস কাটিব সমস্তখিনি ব্যৱহাৰ তেনেকৈ চলি আছে আৰু